যিহেতু অসমখন এখন কৃষি প্ৰধান ৰাজ্য অসমখন কৃষি প্ৰধান ৰাজ্য হ'লেও ইয়াৰ বৰ্তমান যুৱ প্ৰজন্মই কৃষি কৰিবলৈ লাজ কৰা দেখা পোৱা যায় তাৰ ফলত বহুতো বহুতো যুৱ প্ৰজন্মই ইঞ্জিনিয়াৰ ডিগ্ৰী কমপ্লিট কৰিও তেওঁলোকে নিবনুৱা হৈ বহি থাকিব লগীয়া হয় তাৰ সলনি তেওঁলোকে যদি কৃষিত মন দিয়ে বা কৃষি কৰিবলৈ আগবাঢ়ি আহে তেতিয়া তেওঁলোকে নিজেই কিবা এটা উপাৰ্জন কৰি চলি থাকিব পাৰে কৃষি ক্ষেত্ৰত কৃত্ৰিম সঁজুলি ট্ৰেক্টৰ পাৱাৰ টিলাৰ আদি ব্যৱহাৰ কৰিও উন্নত উন্নত কৃষি কৃষি কৃষিকাৰ্য কৰিব পাৰে কেৱল খেতিয়ে তেওঁলোকে খেতি কৰিয়ে তেওঁলোকে যে কৃষিকাৰ্য কৰিব সেয়া নহয় তেওঁলোকে হাঁহ হাঁহ কুকুৰা পালন কৰিও হাঁহ কুকুৰা পালন কৰিও নিজৰ উপাৰ্জন নিজে কৰি থাকিব পাৰে এটা হাঁহত পাঁচশ টকাকৈ বিক্ৰী কৰিব পাৰে আৰু মাছ ছাগলী আদি পুহিও তেওঁলোকে উপাৰ্জন কৰিব পাৰে তেওঁলোকে গৰু পুহিব পাৰে গৰুৰ পৰা গাখীৰ পায় গাখীৰৰ বিভিন্ন বস্তু তৈয়াৰ কৰি তেওঁলোকে বিক্ৰী কৰিব পাৰে যেনে ঘিউ দৈ মাখন আদি তৈয়াৰ কৰিব পাৰে সেইবোৰ তেনেদৰে বিক্ৰী কৰিও তেওঁলোকে নিজৰ উপাৰ্জন নিজে কৰিব পাৰে তাৰ উপৰিও তেওঁলোকে গাহৰি পালন কৰিব পাৰে গাহৰি পালন কৰিও তেওঁলোকে নিজৰ জীৱিকা নিজে কৰি থাকিব পাৰে আজিকালি যুৱ প্ৰজন্মৰ কৃষিৰ প্ৰতি বহুতো অনীহা দেখা পোৱা যায় বহুতৰে ধাৰণা কৃষি জীৱন ধাৰণৰ এক আহিলা মাত্ৰ কৃষিৰ উন্নতিৰ ক্ষেত্ৰত চৰকাৰ কৃষি বিশ্ববিদ্যালয় বেংক আৰু এই ধৰণৰ অনুষ্ঠানৰ পৰা আগবঢ়োৱা বহুতো উপযোগী আৰু লাভৱান আঁচনিৰ ক্ষেত্ৰত আমাৰ বেছিভাগ কৃষকেই অজ্ঞ কৃষকৰ সজাগতা জ্ঞান আৰু শিক্ষাৰ অভাৱ তেওঁলোকে বহুতো বহুতো যুৱ বহুতো যু যুৱকে কৃষিৰ কৃষিক্ষেত্ৰ কেনেদৰে কৰিলে তেওঁলোকে অধিক লাভৱান হ'ব পাৰিব সেই বিষয়ে তেওঁলোক জ্ঞাত নহয় তাৰ ফলত তেওঁলোকৰ তেওঁলোকে কৃষিৰ ক্ষেত্ৰত পিছ পৰি যাবলগীয়া হয় যদি তেওঁলোকে কৃষি ক্ষেত্ৰত আগবাঢ়ি যায় কৃষি কেনেদৰে কৰিলে তেওঁলোকে উন্নতি কৰিব পাৰে সেইসমূহ যদি ভালদৰে লক্ষ্য কৰে তেতিয়া তেওঁলোকে নিজৰ তেওঁলোকে অধিক লাভৱান হোৱা দেখা পোৱা যাব অসমৰ যুৱকক কৃষি ক্ষেত্ৰলৈ আকৰ্ষণ কৰাৰ পদক্ষেপ বিভিন্ন ধৰণৰ পদক্ষেপ আছে যেনে যুৱ প্ৰজন্মৰ মাজত গঢ়ি উঠা কম সময়ৰ ভিতৰতে য'ত কিঞ্চিত ক কষ্ট কৰি যথেষ্ট ধন অৰ্জাৰ প্ৰৱণতা বিসৰ্জন দিব পাৰিলে এই ক্ষেত্ৰত অধিক সহায়ক হ'ব প্ৰায় আজিকালি প্ৰায় যুৱকে চাকৰিৰ বাবে চাকৰিৰ বাবে চাকৰিৰ পিছত দৌৰি থাকে চাকৰিৰ বাবে লাগি থাকে যদি তেওঁলোকে চাকৰি চাকৰি পিছত নেলাগি কৃষি ক্ষেত্ৰত মন দিয়ে এনেই পৰি থকা ওচৰতে এনেই পৰি থকা মাটিখিনি যদি তেওঁলোকে চহাই কৃষি কৰে বা তাত আলু পিয়াঁজৰ খেতি কৰে তেতিয়াহ'লে সেইসমূহ বিক্ৰী কৰি পিনে তেওঁলোকে বহুতো পইচা উপাৰ্জন কৰিব পাৰিব তাৰ আৰু তেওঁলোকে আজিকালি যুৱ প্ৰজন্মই কৃষি ক্ষেত্ৰত মন নিদিয়াৰ বিভিন্ন কাৰণ দেখা পোৱা যায় যেনে শিক্ষাৰ অভাৱ শিক্ষাৰ অভাৱৰ ফলতো তেওঁলোকে কৃষি কৰিবলৈ মন মন নকৰে তাৰ আৰু দুৰ্বল আন্তঃগাঁথনি বা কৃষিৰ যান্ত্ৰিকৰণৰ অভাৱ সুশৃংখল বজাৰৰ অভাৱ আজিকালি বিভিন্ন ধৰণৰ বজাৰ দেখা পোৱা যায় হ'লেও বজাৰসমূহ শৃংখল নহয় তাৰ ফলত তাৰ ফলত তেওঁ তাৰ ফলত তেওঁ তেওঁলোকে কৃষিৰ পৰা আঁতৰি থাকে ব্যৱসায় কৃষিক ব্যৱসায় হিচাপে ল'লে মানে কৃষিক যদি আমি ব্যৱসায় হিচাপে লওঁ তেতিয়া তাৰ তাৰপৰাও বহুতো বহুতো ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰিম প্ৰায় আজি আজিকালি প্ৰায় যুৱকে কৃষি ক্ষেত্ৰক ব্যৱসায় হিচাপে গ্ৰহণ কৰিবলৈ লাজ কৰে বা ভয় কৰে